ওজন বঢ়াবলৈ আমি বিভিন্ন ধৰণৰ কিছুমান উপায় অৱলম্বন কৰিব পাৰোঁ কিন্তু আমি গাঁৱত সাধাৰণতে দেখা কিছুমান উপায় হৈছে যে খাদ্য খাদ্যৰ যিটো মানুহৰ খোৱাৰ যিটো খোৱাৰ যিটো ধৰণ বা যিবিলাক খাদ্য মানুহে সাধাৰণতে গাঁৱলীয়া সমাজ এখনত ব্যৱহাৰ কৰে আৰু বিশেষকৈ গাঁও এখনত মানুহে ঘৰুৱা খাদ্যই বি ঘৰুৱা খাদ্যই ঘৰুৱা শাক পাচলি বি ঘৰৰ চাউলৰ ভাত তাৰ পিছত ঘৰৰ হাঁহ কুকুৰা কণী খাই পিনে জীৱন ধাৰণ কৰে ঠিক সেইদৰে গ ঘৰৰ গাখীৰ খাই পিনে তেওঁলোকে ঘৰৰ ফল মূল কল এইবিলাক খায় বিভিন্ন মানে বিভিন্ন সময়ত আমি ওজন বঢ়াবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে আৰু গাঁও এখনত প্ৰধান খাদ্যটো হৈছে ভাত আৰু গাঁৱৰ মানুহে প্ৰায় ক'ব গ'লে তিনিবাৰ তিনিবাৰ বা চাৰিবাৰ এটা এদিনত ভাত গ্ৰহণ কৰে আৰু ইয়াৰ ইয়াৰ ফলত মানুহে ভাত খোৱাৰ ফলতে গাঁৱৰ মানুহৰ ওজন এটা মানে গাঁৱত থকা হিচাপে ওজন বঢ়োৱাৰ এটা উ সহজ উপায় হৈছে গাঁৱত এই মানুহে ভাত গ্ৰহণ আৰু খাৱন যিবিলাক ঘৰৰ খাদ্য সেই ঘৰৰ খাদ্য খোৱা